অঁ অঁ মই ভাত বনাই ভালেই পাওঁ অৱশ্যে হেৰি মাছ বাচিবলৈহে বেয়া পাওঁ অঁ কাটা মাছ আনিলে ভাল পাওঁ অঁ কাটা মাছ মই মছলাতকে টেঙা বনাইহে ভাল পাওঁ টেঙা খাইও ভাল পাওঁ টেঙা মাছৰ জোলকণ খাইও ভাল লাগে জিকা আলু নেমু দি পেলাই বনাব লাগে আকৌ সৰু সৰু মাছ আনিলে সেই কোমোৰা ভাজি পিয়াজ সৰহকে দি জলকীয়া কাটি তাৰ লগত ধনিয়া কেইডালমান দিলে আৰু ভাল লাগে খাই দালিকণ ধুনীয়াকে বনাই ল'ব লাগে ইমৰা মাছৰ ভাজি বিশেষকে মাটি দালি আৰু উখোৱা চাউলৰ ভাত হ'লে বেছি ভাল লাগে অঁ মাটি দালিত সৰু সৰু আলু দি দিব লাগে আৰু বিলাহী দিব লাগে অঁ মই থেকেৰাতকে বিলাহী দিলেহে বেছি ভাল পাওঁ কালাৰটোও হয় আৰু খাইও ভাল লাগে কিবা মিঠা মিঠা লাগে মাংসটো বনাওঁ মাংসটো বনালেও সেই আৰু এ মই ব্ৰইলাৰ চৰইলাৰ বনাবলৈ বেয়া পাওঁ মই নাখাওঁ যে আৰু গোন্ধ পাওঁ কিবা এটা ছাগলী মাংসটো বনাওঁ ছাগলী মাংস আনিলে ল'ৰাই মোকেই বনাব দিয়ে সি ভালকে নাজানে আমাৰ মাংস আনিলে আৰু পিয়াজ সৰহকে দিয়া হয় আদা নহৰু অলপ দিওঁ মছলাটোও কমকে দিওঁ দিওঁ খুব কমাই দিওঁ আৰু আদা নহৰু দিওঁ জলকীয়া গুড়ি অকমাণ দিওঁ ল'ৰাই আকৌ জ্বলা হ'লেহে ভাল পায় খাই মইও ভাল পাওঁ আমাৰ মালিকে আকৌ জ্বলাটো নাখায় যে মাংস নাখায়েই অৱশ্যে মালিকে আগতে মাছ খাইছিলে এতিয়া মাছো নাখায় এই সৰু সৰু গুড়া মাছ হ'লে তেতিয়া পিয়াজ জলকীয়া সৰহকে দি ভাজি দিব লাগে আৰু গুড়া ভাজি মানে একেবাৰে গুড়ি কৰিও নহয় অলপ গোটা গোটা হৈ থাকিলে তেতিয়া সেইটো খাই ভাল পায় আৰু তেল সৰহকে দি ভাজিব লাগে অঁ আৰু এই মচুৰ দালি আমাৰ ভাজি পেলাইহে খাই ল'ৰাই মইও সেই তেনেকে বনাই ভাল পাওঁ দালিখিনি হেৰি কৰি ভাজি ল'ব লাগে আৰু লৈ পেলাই তাত জলকীয়া কেঁচা জলকীয়া ফালি দিব লাগে আলু টুকুৰা টুকুৰকে দি গৰম পানী ঢালি দিব লাগে আৰু দিয়াৰ দিয়াৰ পিছত আৰু গেছটো অকণমান কমাই থৈ পেলাই অকণমান সময় উতলাব লাগে উতলালে দাইলখিনি ধুনীয়াকে সিজে আৰু অকণমান ঠুপঠুপীয়া নিচিনাকে হ'লে তেতিয়া বেছি ভাল লাগে খাই পনীয়া হ'লে ইমান এটা ঠিক নহয় কিন্তু ঠুপঠুপীয়া নিচিনা হ'লে তেতিয়া খাই ভাল লাগে আমি তেনেকেই খাওঁ দাইলবিলাকো বা শাকৰ তৰকাৰীটো খাইও ভাল লাগে খুটৰীয়া শাক কণ বিলাহী দি সৰু সৰু মাছৰ লগত বনাব লাগে পাঁচফুৰণ শুকান জলকীয়া দি হেৰি কৰিব লাগে আৰু শাকখিনি ভাজি ল'ব লাগে অঁ খিচিৰি অঁ খিচিৰি বনাওঁ মই খিচিৰিটো ইমান এটা ভাল নাপাওঁ দাইলখিনি পহিলাতে ভাজি লওঁ ভাজি লৈ তাৰপিছত অলপ সময় ভাজা পিছত তাৰপৰা চাউলকেইটা ধুই পেলাই সেইকেইটাও অকণমান ভাজি তাৰপিছত পানী দি লওঁ পানী দি অকণ উতলাৰ পিছত আলু দি দিওঁ আৰু দিয়াৰ পিছত আৰু কুকাৰতকে কেৰাহীতহে মই বেছি ভাল পাওঁ মই বনাবলৈ এই কুকাৰত হুইচেল দিলে মানে মোৰ খাই টেষ্ট নাপাওঁ অঁ কেৰাহীত বনোৱাটো খাই ভাল লাগে কুকাৰৰটো খাই ভাল নালাগে কিবা আঠা আঠা নিচিনা লাগে যে আমাৰ কুকাৰৰ বস্তু কমেই খোৱা হয় কেৰাহীৰটো খাই ভাল লাগে আৰু